সাৰ দিয়া শাক পাচলিতকৈ নিজে ঘৰত কৰা শাক পাচলি শৰীৰৰ কাৰণে এই শৰীৰৰ উপকাৰ এইকাৰণেই আপোনাৰ কৰে বুলি ভাল বুলি ক'ব লাগিব যিহেতু আমি ধৰক আমি ঘৰত শাক পাচলি কৰোঁ আপোনাৰ ভেন্দি দাংবদি জিকা তিঁয়হ কচু লাও কেৰেলা এনেকুৱাখিনি আমি ঘৰত কৰোঁ আৰু ঘৰত কৰোঁতো আমি সেই পাচলিখিনিত গোবৰ দিওঁ গোবৰত গোবৰ দিয়া শাক পাচলি আপোনাৰ মানে অপকাৰ নকৰে গোবৰ দিয়া শাক পাচলি খালে আমি গোবৰ দি কৰোঁ কিন্তু আপোনাৰ যি টাউনৰ শাক পাচলি কি হয় বেপাৰীয়ে আপোনাৰ বিকিবৰ কাৰণে তেওঁলোকে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি পেলাই শাক পাচলি কৰে মানে ধৰক আপোনাৰ কম সময়ত বস্তুটো সোনকালে লাগিব বা সোনকালে ডাঙৰ হ'ব তেনেকুৱাখিনিৰ কাৰণে আপোনালোকে মানে তেওঁলোকে বহুত ধৰণৰ ধৰক ধৰক ব্যৱহাৰ কৰে সেইখিনি ব্যৱহাৰ কৰাৰ কাৰণে আপোনাৰ টাউনৰ শাক পাচলিৰত গাঁৱৰ শাক পাচলিৰ সমান উপকাৰ নাই অৰ্থাৎ অপকাৰহে আছে এইকাৰণেই টাউনৰ শাক পাচলিত আপোনাৰ উপকাৰ নাই বুলি কোৱা হৈছে শৰীৰৰ কাৰণে অপকাৰ বুলিহে কোৱা হয় কিন্তু আমাৰ গাঁৱত সেইটো নহয় গাঁৱত আপোনাৰ গোবৰ দি কৰা হয় সেইকাৰণে আপোনাৰ ঘৰত আমি কৰা শাক পাচলিখিনি সেইকাৰণে তাৰ সেইখিনি পাচলিত উপকাৰ আছে